ক'ত যাবি কিয় মাছ মাৰিবা নেকি নাই আগতে গেইছিনা

আৰু কোন যাব

মাছ

এই একদম মস্ত ডাঙৰ জাল আমি নোৱাৰিম অ ৰিজুলক লগ ধৰ তাৰতো জাল আছে ৰাজু নাই

অ লগ ধৰ

মোনাটো ল' পাৰি মোৰ কথা নাই ও পাৰি মোৰ কথা নাই

অ তাৰ জালখন তাৰ জালখনো লৈ আহিবা দে

অ অ অ অ যা ফোন কৰ ও ও দে অ